দুহেজাৰ এক চনত সৰ্বশিক্ষা অহাৰ পৰা বহুত উন্নতি হৈছে গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীও স্কুলত বহুতখিনি উপকাৰ পাইছে আজিকালি গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীক টেটৰ শিক্ষা স্কুলে স্কুলে দিছে যেতিয়া টেটৰ শিক্ষক স্কুলে স্কুলে দিছে যেতিয়া ল'ৰা ছোৱালী বহুতখিনি আগবাঢ়িব পৰা হৈছে সেইকাৰণে সেই কথাখিনি ভাল হৈছে আকৌ লগতে মধ্যাহ্নভোজন দিছে খোৱা বোৱা আগ্ৰহ কৰি সেই ল'ৰা ছোৱালী সোনকালে স্কুললৈ গুচি যায় আকৌ সেই কাপোৰ কানি দিছে কাপোৰ কানিও ল'ৰা ছোৱালী ঘৰততো হেৰি নাথাকে দুযোৰ দুযোৰ ইউনিফৰ্ম দিয়ে গতিকে গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীও বহুত ভাল হৈছে কিন্তু কিছুমান ল'ৰা ছোৱালী গ্ৰাম্য অঞ্চলত অকণমান পঢ়িবলৈ অসুবিধা পায় সেয়ে ভাল স্কুলত ভাল স্কুলত অকণমান পদক্ষেপবোৰ ভালকৈ লয় গতিকে গ্ৰাম্য অঞ্চলত অকণমান নিৰক্ষৰ বেছি সিহঁতি সিমান সুবিধাখিনি ল'ৰা ছোৱালীক দিব ল'ৰা ছোৱালীক দিব নোৱাৰে